হাঁহ কুকুৰাৰ পোৱালি সৰু হৈ থাকোঁতেনে মানে কোমল খাদ্য সিহঁতক খুৱাব লাগে সেই খাদ্য যিহেতু কিনিবলৈও পায় সেইটো খাদ্য খোৱাব লাগে কোমল কোমল খাদ্যটো মানে তেনেকুৱা খাদ্য খুৱাব লাগিব আকৌ চাউলৰ পৰা যিটো খুদ চাউল ওলায় সেই খুদ চাউলো খুৱাব পাৰি এই সৰু হৈ থাকোঁতেনে তাৰপিছতে সেইটো আগধৰি খুৱাই খুৱাই খুৱাই খুৱাই ডাঙৰ কৰি ল'ব লাগিব তাৰপিছত ডাঙৰ কৰি পেলাই তাত মানে পানী দুনিও দিব লাগিব পানী দুনি খুৱাই দিয়াৰ লগে লগে মানে সিহঁতি ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতক পিছত মানে ধান চাউল মানে এনেকুৱা আকৌ ভাতটো দিব পাৰি সিহঁতক মানে সেই ভাতটোও খাব পাৰে তাৰপিছতে লাহে লাহে সিহঁতি যেতিয়া নিজে চৰিবপৰা হয় পোক পতংগও খায় বহুত মেটেকা পুনি এনেকুৱা ধৰণৰ কিছুমান বস্তুও খায় তাৰপিছতে পোক পতংগ কেঁচু কুমটি মানে এনেকুৱা কিছুমান বস্তুও খায় তাৰপিছতে তেনেকৈয়ে মানে খাই পেলাই সিহঁতি মানে ডাঙৰ দীঘল হয় আৰু সিহঁতি তেনেকুৱা খাদ্য খায় ধান চাউলৰপৰা ধৰি ভাতলৈকে পোক পতংগ পৰুৱা সেইবিলাক বস্তু খায়ে হাঁহ কুকুৰাৰ পোৱালি ডাঙৰ হয় কাৰণ নিজে নিজে আকৌ চৰিবপৰা হ'লে সিহঁতি খুচৰি মেলি চব নিজে নিজৰ আহাৰ তৈয়াৰ কৰি মানে সিহঁতি খায় সৰু হৈ থাকোঁতেনে মানে মানুহে সিহঁতক যত্ন ল'ব লাগে কিনা আহাৰ আনি খোৱাব লাগে ডাঙৰ হোৱাৰ লগে লগে নিজে যেতিয়া সিহঁতে কৰি খাবপৰা হয় মানে সিহঁতে নিজেই চৰি মেলি তেনেকৈয়ে সিহঁতৰ নিজৰ আহাৰ নিজেই গ্ৰহণ কৰে কোনো মানে মানুহ লাগি থাকিবলগীয়া মানে কথা তাত নাহে আৰু সুষম খাদ্য মানে কি আৰু সিহঁতি এনেকুৱা এটা খাদ্য খাব লাগিব সুষম খাদ্যটো মানে সিহঁতি যিটো আহাৰ খালে নেকি সিহঁতি মানে অতি সোনকালে মানে সিহঁতি মানে সুস্থ সবল হৈ পৰে মানে তেনেকুৱা মানে ভাল আহাৰ মানে তেনেকুৱা ধৰণৰ আহাৰ খাব লাগিব মানে তেনেকুৱা ধৰণৰ আহাৰ খালেহে মানে সিহঁতি সুস্থ সবল হ'ব পাৰিব সেইটো কাৰণে সিহঁতক মানে হাঁহ কুকুৰাক মানে সদায় ভাল আহাৰেই খোৱাব লাগে মানে ভাল আহাৰ খোৱাৰ লগে লগে সিহঁতি ডাঙৰ হৈ আহিব মানে দিনে দিনে সিহঁতি ডাঙৰ হৈ আহিব সিমানেই আৰু